জীৱনত বহুতো সমস্যা আহে তাৰে মাজত মোৰ ব্যক্তিগত স সমস্যা যিটো মই এইছ এছ ৰিজাল্ট দিওঁতে ফেছ কৰিছিলোঁ সেইদিনা মই পৰীক্ষা দি ভাবিছিলো কি পৰীক্ষা মোৰ বহুত ভাল হ'ব বা মই মানে যিটো মাৰ্ক মানে এক্সপেক্ট কৰিছিলোঁ সেইটোৱে পাম কিন্তু ৰিজাল্ট দিওঁতে মোৰ বহুত বেয়া লাগিল মই তাৰে বহুত বহুতেই কম পালোঁ যিটো ভাবিছিলো সেইটো নহ'ল কিন্তু মই ভাঙি নপৰিলো আৰু ভৱিষ্যতৰ কাৰণে ভাবিলো কি এ এটা ৰিজাল্টে আমাৰ লাইফটো ডিচাইড কৰিব নোৱাৰে আৰু মই সেইটোক বেছি গুৰুত্ব নিদি মই আগৰ কি পঢ়িব লাগিব কেনেকৈ কি কৰিব লাগিব সেইটোত বেছি ইম্পৰটেন্ট দিলো তাৰ পিছত মই মোৰ মন মনে বিচৰা চাবজেক্টত মই মেজৰ লৈ পেলাই মই তাতে ভালকে গুৰুত্ব দিলোঁ আৰু মই এইটোৱেই ভাবিলো কি মই আহা যি যিয়েই নহওক কিয় পূৰা ভালকৈ পঢ়িব লাগিব আৰু ভালকৈ যিটো মোৰ আশা আছিল সেইটো মই ডাউন হৈ নাযায় মই ফিউচাৰৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব ভালকে যিটো হৈ গ'ল সেইটোতো হৈ গ'ল ফিউচাৰৰ কাৰণে যাতে আমাৰ ভৱিষ্যতত কোনো ধৰণৰে ইফেক্ট নপৰে